বিজ্ঞান আৰু প্ৰযুক্তিয়ে চিকিৎসা বৃত্তিধাৰীসকলক ভুল কৰাৰ সম্ভাৱনা হ্ৰাস কৰাত আৰু তেওঁলোকৰ জীৱন সহজ কৰাত সহায় কৰে আৰু চাবলৈ গ'লে আমাৰ ক'ৱিন মহামাৰীৰ সময়ত আমাৰ যোনটো ক'ৱিন এপ যোনটো ভাৰতৰ সফলতাৰ এক গুৰুত্বপূৰ্ণ কাৰক হৈছে চৰকাৰৰ দ্বাৰা বিকাশিত এক ডিজিটেল প্লেটফৰ্ম যোনটো আৰম্ভ হৈছিলে ক'ৱিন নামৰ এপটো সেইটোৰ দ্বাৰাই ক'ব পাৰো যে ক'ভিড নাইণ্টিনৰ ওপৰত জয় হৈছে বুলি ই হৈছে এক ক্লাউড আধাৰিত প্ৰণালীৰ যি পঞ্জীয়ন টীকাকৰণ আৰু নিযুক্তিৰ সুবিধা প্ৰদান কৰিছিল আৰু ডিজিটেল ভেকচিন প্ৰমাণ পত্ৰ জাৰি কৰে